অঁ এই বিনা ফুকন বাইদেউ হয়নে অঁ আপোনাৰ পৰা অলপ সহায় লাগিছিল মানে আপুনি অ'মেন অ'মেন লিডাৰ এই ঘৰৰ ওচৰতে মানে

সহায় কৰিব পাৰিবনে এনেকৈ শাৰীৰিকভাৱেও নিৰ্যাতণ কৰে মানসিকভাৱেও অত্যাচাৰ কৰে আপুনি ইয়াৰ পৰা ওলাবলৈ কিবা এটা সহায় কৰিব পাৰিবনে অঁ অঁ কওকচোন অঁ যাব লাগিব ন অঁ

অঁ তেনেকৈ ওচৰলৈ গ'লেহে হ'ব মানে অঁ অঁ অঁ তেনেকুৱা কৰিব পাৰিব ন

অঁ সেইটো ভালকৈ

অঁ

অঁ বাইদেউ

অঁ বাইদেউ ধন্যবাদ

অঁ ঠিক আছে

অঁ ঠিক আছে বাইদেউ অঁ